স্কুলীয়া শিক্ষা শেষ কৰি সকলো শিক্ষাৰ্থীয়ে উচ্চ শিক্ষা গ্ৰহণ কৰবা লাগে বুলি কোনো কথা নাই যায় পাৰে কৰবা পাৰে যায় ন'ৰে টাকা পইচাৰ লগতো কথা আছে মানে মানে ঘৰৰ লগতো কথা আছে পৰিয়ালৰ লগতো বহুত কথা আছে যায় পাৰে তাহুন পঢ়বা লাগে বা উচ্চ শিক্ষা গ্ৰহণ কৰবা লাগে আৰু যায় নৰে তাহুন যদি পৰি পৰিয়ালৰ ব্যৱসায় আছে নিজৰ ব্যৱসায় আছে সেই ব্যৱসায় ব্যৱসায়খিনি আউগে নিলিও গ'টে পৰিয়ালটো মানে লাভৱান হ'ব পাৰে বুলি মই ভাবোঁ আৰু অঞ্চলত চাকৰি নিজৰ অঞ্চলত চাকৰি কৰবা লাগে বুলি কোনো কথা নাই চাকৰিটোতো নিজৰ অঞ্চলত নহ'বাও পাৰে বেলেগতো হ'ব পাৰে গতিকে সাধ্য অনুযায়ী য'তে পায় আজিকালি ত'তে চাকৰিটো সৰু হওক ডাঙৰ হওক ল'ব লাগে মানে কৰবা লাগে আৰু চাকৰি মানে স্কুলৰ শিক্ষা শেষ কৰি উচ্চ শিক্ষা গ্ৰহণ কৰবা লাগিলে টকা পইচাৰো দৰকাৰ গতিকে টকা পইচা যাৰ আছে যায় বলে পাৰে তাহুন উচ্চ শিক্ষা গ্ৰহণ কৰবা পাৰে আৰু যায় নৰে পৰিয়ালত যদি কিবা ব্যৱসায় বাণিজ্য আছে নিজৰ খেতি বাতি আছে সেইগ্লা খানৰ লগত জড়িত হ'ব লাগে আৰু নিজৰ অঞ্চলতে চাকৰি কৰিবা লাগে বুলি কথা নাই পালি পালাক নাপলি বেলেগত হ'লেও সৰু সুৰা হ'লেও এটা চাকৰি কৰবা পাৰে যদি পায় চাকৰিটো ভাগ্যৰ কথা নহো আজিকালি সেয়ে আৰু মোৰ কথা এইখিনিয়ে আৰু